কুকুৰা হাঁহ ডাঙৰ ডাঙৰ বাচি আনো ডাঙৰ ডাঙৰ দেখিলে ভাল ভাল জাত জাতৰ বুলি ভাবোঁ আৰু ডাঙৰ ডাঙৰ কুকুৰা হাঁহ হ'লে পোৱালিবিলাকো ডাঙৰ ডাঙৰ হয় আৰু শকত বেছি হয় শকত বেছি হ'লে মানে মানুহৰ মৰম লগা হয় আৰু মৰম লগা হৈ গ'লে গাহ গ্ৰাহকৰো পচন্দ পচন হয় আৰু একেখিনি কুকুৰা হাঁহকে বাৰে বাৰে পুহি থাকিলে জাতবোৰ বেয়া হৈ যায় বেয়া হয় মানে সৰু হৈ পৰে পোৱালিবোৰ সৰু ডাঙৰ সৰু বেছি ওলায় আৰু ডাঙৰ কম ওলায় তেতিয়া আমি বেলেগ বেলেগ জেগাৰ পৰা ডাঙৰ জাতীয় কুকুৰা বিচাৰোঁ সঁচ লওঁ আৰু বজাৰত যদি তেনেকুৱা ভাল জাতৰ ডাঙৰ সঁচৰ কুকুৰা পাওঁ দেখোঁ বিকিবলৈ অনা তেতিয়া কিনি আনো কিনি আনি আমি জাত লওঁ জাত ল'লে তেতিয়া আমি সেইখিনি বেলেগকে ৰাখোঁ বেলেগকৈ ৰাখি পিনে আকৌ ঘৰত ঘৰত পুহি মেলি ডাঙৰ কৰোঁ আকৌ বেলেগ আকৌ বেলেগ যদি গাঁৱত দেখোঁ কৰোবাৰ ঘৰত যদি ভাল জাতৰ বা ডাঙৰ কুকুৰা সাঁচ দেখো মাইকী কুকুৰা আনো আনি তেতিয়া আমি সেই সেইজনীও আনি পিনে ভালকৈ আপডাল কৰি পোহোঁ তাৰপিছত আকৌ হাঁহ যদি ভাল জাতৰ পাওঁ হাঁহো আমি আনো তাপা আমাৰ ফুৰিবলৈ মানুহবিলাক যদি ক'ৰবাত যাওঁ তাতো যদি দেখোঁ ভাল কুকুৰা বা হাঁহ ভাল জাতৰ বুলি কয় তাৰো আমি আনি পোহোঁ বাৰে বাৰে বা বছৰেকত বা বহু এইবোৰ হাঁহ কুকুৰাবোৰ জাতবোৰ সলাই থাকিব লাগে নহ'লে হাঁহ কুকুৰাবোৰ সৰু হৈ বা হেৰি চেলা চেলি হৈ যায় সেইকাৰণে নানা নানা জাতৰ থাকে নাই এইবোৰ কয়লা কিবা কিবি সেইবোৰ জাতৰ লওঁ তাপা আপোনাৰ সোণালী যাত থাকে সেইবোৰ লওঁ তাৰপা আৰু বেলেগ লোকেল ডাঙৰ জাতিয় থাকে আমি সেইবোৰ লওঁ সকলো নানা ধৰণৰ জেগা যদি ফুৰিবলৈ যাওঁ তাত যদি পাওঁ তেতিয়াও আমি আনো আৰু নানা ধৰণৰ কুকুৰা হাঁহ নানাজাতৰ সকলো আমি য'ত ভাল দেখোঁ তাৰপা আনো আনি আমি পুহি আকৌ সেই জাতটো যদি কেতিয়াবা বেয়া হেৰি সৰু হৈ ওলাই পোৱালি সৰু ওলাই বা হেৰি হৈছে বুলি গম পাওঁ তেতিয়া আমি আকৌ বেলেগ ধৰণৰ আনো এনেকৈ আমি গোটেই জীৱনত সেই গোটেই পুহ কুকুৰা হাঁহ পুহি থকা হেৰি হয় মানুহবোৰৰ পৰা ভাল দেখিলে তাৰমানে জাতবোৰ আমি সলাই সলাই থাকোঁ তেতিয়াহে আমাৰ উন্নত উন্নত হ'ব উন্নত হয় তাৰমানে নহ'লে বৰ একেটাকে পুহি থাকিলে উন্নত নহয়গৈ আৰু হেৰিবোৰ ইনকামবোৰ কমি যায় কমি যায় মানে কুকুৰা হাঁহবোৰ সৰু হ'লে মানে ইনকামটো বা হেৰি বেচা কিনাত অকণমান অসুবিধা হয় মানুহে সৰুটো কেতিয়াও নিবলৈ নিবিচাৰে ডাঙৰ হ'লেহে মানুহৰ মৰম লাগে তেতিয়া সকলোৱে ডাঙৰটোৱে বিচাৰি আহে আৰু বেপাৰিক ডাঙৰটো দিলে ডাঙৰকেইটা বেছি বিক্ৰী কৰি পেলাই দিলে বিকিলে ডাঙৰকেইটা বেপাৰীয়ে আগেই ল'বলৈ বিচাৰে আৰু ডাঙৰকেইটা ৱেটটো বেছি হয় ৱেটটো বেছি হ'লে মানে তেতিয়া আমাৰ পইচাটো বেছি হয় তেনেকেই নানা ধৰণৰ হাঁহ কুকুৰা বাৰে বাৰে বা বছৰেকত আৰু য'তে য'তে যাওঁ ত'তে দেখোঁ বা বজাৰলৈ গ'লেও দেখোঁ গাঁৱৰ ক'ৰবাত ফুৰিবলৈ গ'লেও দেখোঁ সেইবোৰ আমি আনি বাৰে বাৰে বা যেতিয়া তেতিয়াহ'লেও বা বছৰেকৰ হ'লেও মানে যেতিয়া আমি পাওঁ বা বিশেষকৈ এইবোৰ কুকুৰা হাঁহবোৰ সলাই থাকিব লাগে জাত নতুন নতুন জাতৰ দেখিলে নতুন নতুন জাতৰ পৰা আনিব লাগে মানুহে আনিলে ভাল আৰু নতুন নতুন আকৌ আজিকালি নতুন নতুন বহুত বহুত জেগা বহুত হেৰি নানা ধৰণৰ জাতৰ কুকুৰা ওলাইছে সেইবোৰ তাৰমানে যেনেকুৱা হওক বা যেনেকুৱা জাতৰেই হওক জাতটো ভাল হ'লে মানে আনি থাকিব লাগে আনি থাকিলে আনি আনি পুহি পুহি তেতিয়া তেতিয়া মানে আমাৰ আৰু হেয়ি হেৰিটো বেছি হয় হেৰি কুকুৰা হাঁহৰ বৃদ্ধিটো বেছি হয় বেছি হ'লে আমাৰ ইনকাম বেছি হয় ইনকাম বেছি হ'লে আমাৰ সকলো ধৰণৰ ঘৰখন ঘৰ খৰচ পাতি খৰচ কৰি পইচাটো বেছি ওলায় তেতিয়া পইচাটো আমি খৰচ কৰিব পাৰোঁ ভাল কামত